হেল্ল' হেৰি কি কৰি আছে ঘৰত হয় মানে বিহুটো পালেহি ন এতিয়া বিহু বতৰত ঘৰত মানে বনাইছেন নাই পিঠা চিঠা হয় আপুনি ঘৰত মানে কি কি পিঠা বনাইছে কওকচোন আচ্ছা অ' বাকী আপুনি পিঠাবিলাক কি অকল মানে অ' তাৰপৰা বাকী আপুনি কি পিঠাবিলাক অকল মানে আলহীক মানে খাবৰ কাৰণে বনাই নে কিবা বিজনেছো কৰে হয় মোৰো মানে অলপ মানে পিঠা অলপ মানে লাগিছিলে ঘৰত তেনেকৈ আমাৰ বনোৱা মানুহ নাই ন মানে খাবলৈ মন যায় কেতিয়াবা আলহী চালহী আহিলে দিব নোৱাৰোঁ গতিকে যদি আপোনাক কণ্টেক্ট কৰিলে পামনে চাগে পিঠা অলপ হয় হয়

বাকী আপুনি অসমীয়াৰ আমাৰ আমাৰ বিহুত বনোৱা কিছুমানে চব পিঠাই চাগে পাৰে ন বনাবলৈ যিকোনো ধৰণৰ পিঠা ঠিক আছে এনেই বিহু বিলাকতটো মানে মানে মানে পিঠাটো আপোনাৰ বৰা চাউলটো বহুত মানে দৰকাৰ হয় হয়নে নাই ঠিকে আছে হ'ব দিয়ক তেন্তে

ঠিক আছে হ'ব দিয়ক তেন্তে মই আপোনাক কণ্টেক্ট কৰিম হাঁ ঠিক আছে ৰাখিছোঁ